পৰিয়াল বুলি ক'লে মোৰ ঘৰ ইয়াতে নলবাৰীতে হয় মোৰ ঘৰত মোৰ বা আছে মোৰ দেউতা আছে মোৰ খুৰী আছে খুৰা আছে ভণ্টিহঁত আছে আৰু আছে মোৰ আপোনাৰ ষ্টেপ ম'ম এগৰাকী তো আমাৰ ঘৰত ভালেই মৰমেৰে পৰিৱেশ সবেই আমি সকলোৱে সকলোকে মৰম কৰোঁ গোটেই আপোনাৰ ক'বলৈ গ'লে গোটেই বংশটো আমাৰ একেটা চুবুৰীতে আছে একেটা ঘৰত আমাৰ এনেকুৱা পৰিৱেশ যে আমি ধৰক ৰাতিপুৱা এটা ঘৰত ভাত খালে আনটো ঘৰত আমি দুপৰীয়াৰ সাজ খাওঁ কেতিয়াবা গধূলীৰ সাজ কাৰোবাৰ ঘৰত যায় মুঠতে এটা উখল মাখল পৰিৱেশ এটা থাকে আৰু ঘৰত ক'বলৈ গ'লে আৰু বন্ধু বুলি ক'লে মই ধৰক স্কুল স্কুলো বেলেগ স্কুলো বেলেগত পঢ়া তাৰপৰা কলেজতো বেলেগত পঢ়া সেনেকৈ বহুত বন্ধু লগ পাইছোঁ কিন্তু সেনেকৈ পুৰা নিজৰ আপোন বন্ধু বুলি ক'বলৈ গ'লে আছে প্ৰায় পাঁচ ছয়জন মানেই হ'ব কিজানি কাৰণ বন্ধুতো আপোনাৰ ক'লেতো বন্ধু হৈ নাযায় যিহেতু বন্ধুতো আপোনাৰ নিজৰ নিজৰ দায়িত্ব নিজৰ কৰ্তব্য সেইবোৰো মানিব লাগে বন্ধুত্বৰ ওপৰত এতিয়া সেইটো হিচাপত ক'বলৈ গ'লে পাইছোঁ বন্ধু বহুত কেইগৰাকীয়ে পাইছোঁ বাৰু ভালেই পাইছোঁ শুভাকাংক্ষী হিচাপে পাইছোঁ মোক সকলো সময়ত সহায় কৰা হিচাপে পাইছোঁ কিন্তু এনেকুৱাও আছে যে মাজে মাজে অলপমান ইফাল সিফাল হোৱাও হইছোঁ কাজিয়া পেছালতো লাগি থাকেই বন্ধুবৰ্গৰ মাজত কিন্তু সেইটো হিচাপত বন্ধুবৰ্গৰ বা পৰিয়ালফালৰ পৰাও হ'লে মই নিজকে বহুত সুখী আৰু ধৰক কি ক'ম বহুত ভাল ভাল হিচাপে পাইছোঁ মই এতিয়ালৈকে ঘৰখন মই কেতিয়াও একো দিগদাৰ পোৱা নাই সকলো সময়তে সকলোৰ পৰা সঁহাৰি পাইছোঁ সমৰ্থন পাইছোঁ কোনেও কেতিয়াও মোক না বুলি কোৱা নাই বা মোৰ কিবা এটা অনুৰোধক আপোনাৰ কিবা কাৰণে খঙত বা হেৰিত কোৱা নাই সবেই মৰমতে ৰাখিছে মোক বহুত মৰম কৰে ঘৰখনেও মৰম কৰে গাঁওখনেও মৰম কৰে গাঁৱৰো মই যিহেতু সৰু বহুত সৰুতেই ইয়াতে মই একদম জন্মৰ পৰা ইয়াতে হোৱা তো সবৰে মই আলাসৰ লাড়ু হিচাপে ক'লেও ভুল নহয় মই বহুত মৰমত ডাঙৰ হৈছোঁ এইখন ঘৰতে